মই সাধাৰণতে কুঁৱাৰ পৰা ৰছি আৰু বাল্টিংৰ সহায়েৰেই যান্ত্ৰিকভাৱে পানী

এতিয়া এই পানী তোলাৰ বাবে বৈদুত্যিক মিটাৰ ব্যৱহাৰ কৰিলে দুটা কথা আহে এটা পজিটিভ বা লাভজনক এটা হৈছে নিগেটিভ ঋণাত্মক কথা আহে প্ৰথম ধণাত্মক কথাটো হৈছে যে বৈদ্যুতিক মিটাৰ ব্যৱহাৰ কৰাৰ লগে লগে খুব কম সময়তে কুঁৱাৰ পৰা পানী তুলিব পৰা যায় হাই পৰিশ্ৰম বহুত পৰিমাণে লাঘৱ হয় আৰু লগে লগে সময়ৰো কিছু লাভ হোৱা দেখা যায় কিন্তু ঋণাত্মক কথাটো হ'ল বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰাৰ বাবে বিদ্যুতৰ প্ৰয়োজন হয়

বিদ্যুতৰ কাৰণে যথেষ্ট পৰিমাণে টকা খৰচ কৰিবলগীয়া হয় তাৰোপৰি বৈদ্যুতিক মিটাৰ ব্যৱহাৰ কৰিলে সময়ৰ ৰাহি হয় যদিও মানুহৰ শাৰীৰিক পৰিশ্ৰমটো কমি আহে ফলত মানুহৰ যিটো পানী তোলোতে এটা ব্যায়াম হয় সেই ব্যায়ামটো নোহোৱা হৈ যায় গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহে ধণাত্মক আৰু ঋণাত্মক দুয়োটা পদ্ধতিয়ে তাত থাকে